হেল্ল' ক কোনে ক'লে এই আছোঁ এই ঘৰতে আছোঁ ক ভাল ভাল তই কোনে সুবাসনাই নি এই বহু দিনৰ মুৰত তোক মই মাতটো শুনিলোঁ অ' ক কি কাৰণে ফোন কৰিলি ধেই মই গম নাপাওঁ নহয় মোক কোনো খবৰে দিয়া নাই আকৌ নাই কৰা কোনো ফোন কৰা নাই মোক কি প্ৰাক্তন ছাত্ৰ সমাৰোহ সোতৰ তাৰিখে ফেব্ৰুৱাৰী অ' মই গম নাপাওঁৱে মোক কোনো ফোনো কৰা নাই কলো কৰা একো কৰাই নাই কোন কোন আহিব লগৰখিনি অ' ঠিক আছে মই চেষ্টা কৰিম বাৰু যাবলৈ অ' ঠিক আছে যাম বাৰু কিবা এটা পাৰ্টি এটা হ'ব ন ধুনীয়াকৈ ঠিকেই আছে দে গোটেইকেইটাই ধুনীয়াকৈ পাৰ্টি এটা কৰিম আৰু হ'ব দে তই ফোন কৰিবি আক' তই ফোন নম্বৰটো মোৰ ছে'ভ কৰি থবি আক' এতিয়া যে এই কলেজৰ সমাৰোহ বুলিয়ে মোক ফোন কৰিলি ন ইভাগে ফোন নকৰই মোৰো সময় নাই ইটো সিটো কৰি থাকো নাই কামবোৰ সময় নাই নাপাওঁৱে ফোন কৰিবলৈ তহঁত চবক ঠিক আছে দে সোতৰ তাৰিখে লগ পাম মই যাম বাৰু